অসমীয়া ভাষাটোৱে ভাৰতৰ এটা চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে অসমীয়া ভাষাটোত এক উন্নতি সাধিনী ভাষা বুলি ক'ব পাৰি ভাৰতৰ যি যি বাইছটা ভাষা আছে তাৰ ভিতৰত অসমীয়া ভাষাটো এটা উল্লেখযোগ্য ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে ভাৰতৰ যি মুদ্ৰাৰ প্ৰচলন সেই মুদ্ৰাৰটো প্ৰথম প্ৰথমতেই অসমীয়া ভাষাটোৱে অসমীয়া ভাষাত লিখা আছে তাৰোপৰি অসমীয়া হৈছে এক এটা ঐতিহাসিক ভাষা বহু পূৰ্বৰে পৰা অসমীয়া ভাষাটো চলি আহিছে হিন্দীতকৈ হিন্দী ভাষাতকৈ আগৰে পৰা অসমীয়া ভাষাটোৱে ভাষাটো স্বীকৃতি লাভ কৰিছে অসমীয়া ভাষাত বহু বহুতো গল্প উপন্যাস আদি ৰচিত হৈছে সেইফালৰ পৰা চাবলৈ গ'লে অসমীয়া এটা উন্নত ভাষা তাৰোপৰি অসমৰ প্ৰধান ভাষা অসমীয়া অসমীয়া লোকসকলে অসমীয়া ভাষাটোৱে ব্যৱহাৰ কৰে অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে বাস কৰে সকলো জাতি জনগোষ্ঠীৰে নিজস্ব স্বকীয় ভাষা আছে তথাপিও তেওঁলোকে সেই ভাষাটো ব্যৱহাৰ কৰাৰ উপৰিও অসমীয়া ভাষাটোৱেই মূল ভাষা হিচাপে ব্যৱহাৰ কৰে তাৰোপৰি অসমীয়া ভাষাত বিভিন্ন ধৰণৰ আলোচনী বাতৰিকাকত চিনেমা আদি নিৰ্মাণ কৰা হৈছে এইক্ষেত্ৰত অসমীয়া ভাষাটোৱে বিভিন্ন ধৰণেৰে আগবাঢ়ি গৈছে অঁ অঁ সেই হিচাপে হিন্দী ভাষাটো অসমীয়া ভাষাৰ লগত তুলনা কৰিব পাৰি হিন্দী ভাষাটো হৈছে এটা ৰাষ্ট্ৰীয় ভাষা অসমীয়া ভাষাতকৈ পিছতেহে হিন্দী ভাষাটো জন্ম হৈছে তথাপিও হিন্দী হিন্দী ভাষাটোৱে অসমীয়া ভাষাতকৈ বেছি পৰিমাণে উন্নতি লাভ কৰিবলৈ সক্ষম হৈছে হিন্দী ভাষাটোক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয় অসমৰ পৰা অসমৰ মূলভাষা অসমীয়া কিন্তু অসমৰ পৰা বাহিৰলৈ যেতিয়া যোৱা হয় তেতিয়া হিন্দী ভাষা ব্যৱহাৰ কৰা হয় সেইদৰে হিন্দী ভাষাটো বিভিন্ন ধৰণৰ কথা ছবি গল্প উপন্যাস আদি ৰচিত হৈছে ঠিক অসমীয়া ভাষাৰ দৰে হিন্দী ভাষাতো এক ভাষা দুয়োটা ভাষাই এক চৰকাৰী ভাষা কিন্তু

অসমত হিন্দীতকৈ বেছিকৈ অসমীয়া ভাষাটোহে প্ৰচলিত তথাপিও অসমৰ মানুহেও বিভিন্ন ক্ষেত্ৰত হিন্দী ভাষাটো ব্যৱহাৰ কৰে ঠিক সেইদৰে

ভাৰতৰ অন্যান্য দেশ ৰাজ্যৰ লোকে হিন্দী ভাষাটো ব্যৱহাৰ কৰে যিহেতু হিন্দী এটা ৰাষ্ট্ৰীয় ভাষা